হেল্ল'

অঁ বনাওঁ মাজে মাজে কোনোবাই অৰ্ডাৰ দিলে মানে

কিবা থিম কিমান দিব লাগিব নেকি হয়নি অঁ ল'ৰাটোৱে চকলেটে হে ভাল পায় দুটা ষ্টিপ হ'ব ধুনীয়াকে হ'ব

হেৰি ভেনিলা ন' অঁ মই হেৰি বস্তুখিনি যোগাৰ কৰিব লাগিব বস্তুখিনি আনিব লাগিব যে ঠিক অঁ আছে তাকে তাক আকৌ কিবা বেন টেন লাগিব নি স্পাইডাৰমেন কিবা এনেকুৱা কিবা আছে হয়নি অঁ সৰু ল'ৰা ভাল পোৱা ন

কালাৰটো অকণমান কমকে দিম কালাৰটো অকণমান পেটত অকণমান এফেক্ট কৰে নহয় হ'ব নেকি তেন্তে ছয় তাৰিখলৈ লাগিব ন

অঁ তেতিয়াহ'লে মই হেৰি কৰি দিম আৰু হ'ব সেই ছয় তাৰিখলৈ ন হ'ব হ'ব বনাই মেলি ফ্ৰিজত ভৰাই থৈ দিম লৈ যাব পাৰিবা